এটা পৰিয়ালত বাস কৰিব লাগিলে পুৰুষ আৰু মহিলা দুয়োজনেই থাকিব লাগিব আৰু তেতিয়াহে পৰিয়ালটো ভালকৈ চলাব পাৰি এজন পুৰুষে ঘৰখনৰ মুখ্য ভূমিকা পালন কৰে যেনে ধৰক উপাৰ্জন কৰে ল'ৰা ছোৱালীক পোহপালন দিয়ে তাৰোপৰি যিবিলাক সমস্যা আহে পৰিয়ালত সেইবিলাকৰ মূল ভাগ ভাগ লয় তেখেতে আৰু মহিলাৰো মানে পুৰুষতকৈ কম নহয় যিবিলক যিবিলাক ঘৰৰ সদস্য থাকে সেইবিলাকৰ খোৱা বোৱাৰ পৰা ছ' সকলো দায়িত্ব মহিলাগৰাকীয়ে পালন কৰে তাৰোপৰি মহিলাই মহিলা এগৰাকীয়ে জীৱন নিৰ্বাহৰ কাৰণেও কাম কৰিবলগীয়া হয় গতিকে পুৰুষ আৰু মহিলাই দুয়োজনে সমানে ভূমিকা পালন কৰে এটা পৰিয়াল চলাই নিয়াৰ কাৰণে